গাঁৱত কাৰোবাৰ হাত ভৰি হাড় ভাগিলে আমি প্ৰাথমিক চিকিৎসাবিলাক প্ৰথমতে কৰোঁ প্ৰথমতে আমি গৰম পানীৰে ভৰিকেইটা ধু ভৰি বা হাত য'তেই নহওক লাগে ধুৱাবলৈ দিওঁ ধোৱাৰ পিছত বিষলতা বুলি আমাৰ এই হাবিত এটা গাঁৱলীয়া ঔষধ বুলিয়ে আমি কওঁ বিষলতা বুলি এটা লতা আছে সেই লতাডাল আমি আনি মেৰিয়াই দিওঁ কেতিয়াবা ক'লা হালধি বান্ধি দিওঁ তাৰ পিছত কেতিয়াবা আৰু ঔষধ এই শিমলুৰ চাল তেতেলিৰ চাল নিমখ আদি সৈতে পিছি লগাই দিলেও হাড় যোৰা লাগে বুলি যোৰা লাগে তেনেকৈও আমি নিমখৰ সৈতে সেইবিলাক পিছি পিনি বান্ধি থওঁ তেতিয়াও হাড় যোৰা লাগে তাৰপিছত ক'লা হালধি বান্ধি ৰাতিটো থ'লেও তেতিয়া আমি বহুত বিষৰ পৰা উপশম পাওঁ তাৰপিছত যদি আমি তেতিয়া প্ৰাথমিক চিকিৎসাবিলাক কৰি ভাল নাপাওঁ তেতিয়াহে আমি ডক্তৰৰ পৰামৰ্শ ল'বলৈ ডক্তৰৰ ওচৰলৈ যাওঁ ডক্তৰৰ ওচৰত গৈ যোৱাৰ পিছত তেওঁলোকে কেতিয়াবা প্লাষ্টাৰ কৰি দিয়ে কিবাকিবি ঔষধ দি মেলি তেনেকুৱাকৈ আমি হাড় ভগাৰ পৰা উপশম পাওঁ